হেল্ল' অঁ পাৰ্বতী মেডিকেলত যাবি সেইটো মোৰো অতদিনাৰ পৰা কিবা গা চা ভাল লগা নাই এতিয়া চাম নে কিয়ে বা যাম দিয়ে নহ'লে অঁ এই পুৱা সেই যাম দে তাতে আৰু গাড়ীত এই বৰপেটাত যাম সেই চিভিলত

অঁ এই সেই ফকৰুদ্দিনত যাম ফকৰুদ্দিন মেডিকেল কলেজত যাম দেই যাম দে দছটা মানত যাম দে অঁ অঁ এই মই থাকে প্ৰাইভেটত যাবই নোৱাৰোঁ বহুত পইচা লাগে অঁ চৰকাৰীতে এতিয়া পৰীক্ষা পাতি কৰিম দে অলপ ৰখি অঁ এই এক হজাৰ দু এ পোন্ধৰছমান ল'বি পইছা তাতে আৰু পৰীক্ষা থাইৰয়ডৰ কিবা কাৰণে দিব এ আ নাজানো পৰীক্ষা দে সোনকালে ভাতৰ আঞ্জা ৰান্ধি ওলাবি অঁ দে ৰাখোঁ দে